দাদা মই অলপ আগতে আপোনাৰ কেবখন বুক কৰিছিলোঁ মই থানা চাৰিআলিত ৰৈ আছিলোঁ কিন্তু লগৰ এজন লগ পোৱাৰ কাৰণে আমলাপট্টিলৈ গুচি আহিব লগা হ'ল কিবা বিশেষ কাম এটাত আপুনি মোক থানা চাৰিআলি পৰা এতিয়া নহয় আমলাপট্টিৰ পৰা পিকআপ কৰিলেই হ'ব আপোনাৰ যিমানখিনি পে'মেণ্ট হয় মই কৰি দিম